নাম গাবলৈ মা দেউতা খুৰা আইতা ককা সকলোৱে দাদা বৌ সকলোৰে পৰাই উৎসাহ লওঁ শিকিব গাব গোৱা শুনা সকলোখিনি ক'ব গাব বিচাৰোঁ শুনি চব ভালপাওঁ দেউতাই বিহু গায় গাই ভাল পায় বিহু মায়ে মাহঁতে বৌহঁতে গায় ববুহঁতে গায় সকলো তেওঁলোকৰ প্ৰায় সৰুৰপৰাই শিকি ভাল শুনিছোঁ গাওঁ লগতে সৰুৰপৰাই গাওঁ বিহু নাচোঁ মায়ে গায় মা বৰমা বৌহঁত দাদা সকলোৱে আমাৰ গীত গায় শুনো গাওঁ কওঁ বিহুৰ সময়ত বিহু আহে বিহু মাৰোঁ গাঁৱত থকা সকলো মিলি আমি গাওঁ বিহু গাওঁ বিয়া হ'লে বিয়ানাম গাওঁ বহি ধেমালি কৰোঁ সকলোৱে মিলি তাৰ মন সকলো আমাৰ সৰুৰপৰা দেখি শুনি গাব গাব পাৰি মানে চেষ্টা কৰোঁ গান গোৱা শুনা ঘৰৰ সকলো ওচৰ চুবুৰীয়ে গাওঁ সকলো পৰা আহি সকলো মিলিজুলি গান গাই সকলো উৎসৱ গান গীত গোৱা হয় হয় বিহু আহিলে বিহু গীত বিহু বিহু মৰা হয় বিহুত নাচি ভালপাওঁ লগৰীয়া মিলিজুলি সকলোৱে গাই ভাল লাগে বিহু বুলিলে বহুত উৎসাহ লাগে কি কৰোঁ কি নকৰোঁ সকলো গোট খাই আমি এটা দল বান্ধি বিহু উৎসাহ বিহুৰ বাবে সকলো সকলোৱে উৎসৱ আমাৰ বিহু ঢোকা যেতিয়া নামঘৰত নাম লয় সকলো গোট আহি গাওঁ সকলো গোটখাই নাম লয় নাম শুনি ভালপাওঁ নেগেৰা খোল তাল মিলাই নাম হৰিনাম লোৱা হয় সেই উৎসাহ আছে মাহেঁতকো দেখোঁ সৰুতে নামঘৰলৈ যায় নাম লয় বিয়া সভালৈ গৈ ফূৰ্তি কৰে বৌহঁতৰ লগত সকলো গাঁৱৰ ৰাইজ ওলাই সকলো ধৰণৰ নাম গুণ গাই গোৱা কৰা সেই আনন্দ বহুত বহুত ভাল লাগে তাকে সেই গীতৰ বুলিলে গাঁৱতো সেই গীত বহু ধৰণৰ বিভিন্ন ধৰণৰ গীত জড়িত হৈ সকলো মিলজুলি গোট খাই গোৱা উৎসাহ সেই সেই বহুত হয় বিয়াত সৰু হওক ডাঙৰ হওক বিয়ানাম গোৱাই গায় এই বিয়া সভাখনত সৃষ্টি উৎসৱ লাগে এই গাব গাই সকলো মিলি গোৱা গীতৰপৰা এটা আজি পাই আহিছোঁ আৰু যি এনেদৰে এই গোৱা উৎসাহেই সেই সকলো লোকক গীত মাতেৰে থকাতোৱে সেই বিচাৰোঁ